মই সৰুৰ পৰাই সাহিত্যৰ লগত জড়িত হৈয়ে থাকোঁ লিখা মেলা কৰোঁ আনৰো পুথি পত্ৰ প্ৰায় পঢ়োঁ মই এতিয়ালৈকে কেইবাখনো কিতাপ ৰচনা কৰিছোঁ কবিতাপুথি প্ৰবন্ধ গল্প উপন্যাস এইসমূহৰ ভিতৰত মোৰ গল্প পুথিখনেই মোৰ বাবে এক গৌৰৱাম্বিতৰ বিষয় বুলি মই অনুভৱ কৰোঁ এই পুথিখনৰ নাম দিছিলোঁ অধিকাৰ এই অধিকাৰ নামৰ গল্প পুথিখনৰ যোগেদি মই বৰ্তমান মানৱ সমাজত চলি থকা নিষ্পেষণ শাসন বা দুৰ্ভগীয়াজনৰ হৃদয়ৰ অনুভৱ এই সকলো কথা তাত পৰিস্ফুত কৰি লিখি জনসাধাৰণৰ মাজলৈ দিয়াৰ এক সৌভাগ্য মোৰ ঘটিছিল আমি অসংখ্য মানুহৰ দৈনন্দিন জীৱন যাত্ৰা এক ভিন্ন ধৰণৰ কোনোবা চহকী কোনোবা দুখীয়া কোনোবা সুখী কোনোবা ৰোগী এই সকলো মানুহৰ কাৰ্য ব্যৱস্থা বা দৈনন্দিন জীয়াই থকাৰ যিটো পথ সেয়া বিভিন্ন ধৰণৰ আৰু মই বিশেষকৈ মোৰ গল্পসমূহৰ মাজেৰে যিবিলাক বিশেষভাৱে নিষ্পেষিত যিবিলাক দুৰ্বল যিবিলাক অসহায় সেইসকলৰ পৰিত্ৰাণৰ বাবে কিছু কথা তেওঁলোকৰ মাজেৰে তেওঁলোকৰ মুখেৰে প্ৰকাশ কৰাৰ চেষ্টা কৰিছোঁ গল্পৰ যোগেদি আৰু বিভিন্নজনে তেওঁলোকক এই ধৰণৰ ব্যক্তিসকলক কেনেদৰে শোষণ কৰে তাৰ বিনিময়ত কি হয় এই গোটেই কথাখিনি মই তাত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ আৰু মোৰ গল্পসমূহৰ মাজেৰে মানুহৰ যিটো নৈতিক স্খলন ঘটিছে যিটো মানুহে মানুহক অপকাৰ কৰা মানুহে মানুহক অন্যায় কৰা মানুহে মানুহক ঠগি খোৱা এই কাৰ্য ব্যৱস্থা অৰ্থাৎ মানুহৰ যিটো অপকৰ্ম আৰু মানুহ নামৰ অসুৰৰ জীৱন কাহিনীখিনি মই তাত ৰচনা কৰিবলৈ সক্ষম হৈছোঁ আৰু মই বিভিন্ন পঢ়ুৱৈ সমাজৰ পৰাই এই বিষয়ত যথেষ্ট মই অনুপ্ৰাণিত হৈছোঁ আৰু তেওঁলোকে মোক যথেষ্ট সন্মান জনাইছে আৰু মোক ক'বলৈ বিচাৰিছে নিৰ্বিকভাৱে লিখা মোৰ কথাখিনিয়ে বহুতক এক শুদ্ধ পথলৈ নিয়াৰ চেষ্টাও কৰিছে আৰু বহু অপৰাধীক তেওঁলোকৰ অনুতপ্ত হ'বলৈও বাধ্য কৰাইছে গতিকে মই ভাবোঁ যে মোৰ এই পুথিখনে পঢ়ুৱৈ সমাজৰ মাজত প্ৰচলিত হৈ আৰু তেওঁলোকৰ অন্তৰত সোমাই থকা বেয়া কথাবোৰ বেয়া গুণবোৰ আঁতৰাই এক শুদ্ধ পথত আগবাঢ়ি যাবলৈ সক্ষম হ'লেই আৰু দৰিদ্ৰ সাধাৰণ ব্যক্তিসকলেও যদি এই লিখনিৰ মাজেৰে অকণমান সহাঁৰি পায় তেতিয়াই মই সুখী হ'ম আৰু মোৰ পুথিখনে এক ভাল শুদ্ধ পথত গৈছে বুলি মই অনুভৱ কৰিম